শাৰীৰিক পৰিশ্ৰমৰ অভাৱত আমাৰ বহুতো বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে মানে আমাৰ বয়স অনুসৰি বিভিন্ন ধৰণৰ বেমাৰ হয় সৰু শৰীৰৰ মানে বয়স অনুসৰি অকণমান পৰিশ্ৰম কৰিব লাগে যেনে ধৰক এতিয়া পৰিশ্ৰম নকৰিলে আমাৰ ভালকৈ টোপনি নাহে হজম শক্তি নহয় কম হৈ আহিছে বয়স অনুসৰি আমাৰ গতিকে অলপ চলপ পৰিশ্ৰম কৰিলে মানে হজম হয়ো টোপনিও ধৰে আৰু যদি আমি পৰিশ্ৰম নকৰোঁ তেন্তে আমাৰ মানে এইটো কি বুলি কয় বেছি মানে ধৰি লওক খাবলৈ মন নাযায় শুব মন নাযায় গাৰ ভৰি হাতবোৰ বিষ হয় তেনেকুৱা ধৰণৰ হয় খোজকাঢ়িব মন নাযায় মানুহ লগত বেছি কথা পাতিব মন নাযায় সেই তেনেকুৱা হয় আৰু খুব অংগ ভৰি অংগ হাত ভৰি কঁকাল সেই এনেকুবাবিলাকৰ বিষ হয় জঠৰ হৈ যায় সেনেকুৱাই মানে আৰু মোৰ কেতিয়াবা মানে ধৰি লওক হাওলিবলৈ হ'লে কঁকাল বিষ হয় যদি অলপ চলপ পৰিশ্ৰম কৰোঁ ইফালে সিফালে অলপ পুৱা গধূলি খোজকাঢ়োঁ অলপ সময় তেতিয়া আমাৰ শৰীৰবোৰ পাতল হয় তেতিয়া হেৰি কৰিবলৈ ভাল সুবিধা হয় আৰু সেয়াই আৰু